মই মবাইল এটা অৰ্ডাৰ দিছিলোঁ অনলাইন ৰেভিউ চাই যোনটো দিলোঁ সেইটো সেই হিচাপে কিন্তু মই ফোনটো নাপালোঁ তাৰে চাৰ্জো বহুত জল সোনকালে সোনকালে শেষ হয় আৰু তাৰে বেটাৰী কোৱালিটি ইমান এটা ভাল নহয় আৰু কেমেৰা কোৱালিটিও বেয়া তাৰ পিছতে কিন্তু আৰু হেড ফোন এডালো দিছিলোঁ অনলাইনেই দিছিলোঁ সেইডালো বেয়া সেইডাল বেয়া মানে কি হ'ল ঠিক একবছৰ হৈছে একবছৰ হোৱাৰ দিনাখনেই বেয়া হৈছে ৱাৰাণ্টিও একবছৰৰেই আছিল আৰু একবছৰ হোৱা দিনাখনেই বেয়া হৈছে ত' মই সেই দুটা বেয়া পালোঁ